ন লাখ পাঁচ হাজাৰ সাতশ ঊনৈছ চাৰি লাখ আঠ হাজাৰ দহ ছয় লাখ সাতশ পাঁচ চাৰি হাজাৰ সাতশ পঁচিছ পাঁচ লাখ চাৰি হাজাৰ দুশ একৈছ